হেল্ল' অ' দাদা কি খবৰ এয়া ঘৰলৈ আহিছোঁ ভালেই ভালেই আপোনালোকৰ ভালেই নহয় খোৱা বোৱা হ'ল অ' ঠিকে আছে নহয় মই মানে ফোন কৰিলো আপুনি এই কামাখ্য়া মন্দিৰ ফুৰাম ফুৰাম কৈ আছে বহুত দিন মইও যাম যাম কৈ যাব পৰা নাই এইবাৰ আহিছোঁ বুলো ফুৰোঁ এই গুৱাহাটী আহিছোঁ কেইদিনমান গুৱাহাটীতে থাকিম বুলো তাকে ফোন কৰিছোঁ আপুনি কেতিয়া ফ্রী আছে ধৰক কেতিয়া যাব পাৰিলে ভাল হ'ব অ' কাইলৈ যাব পাৰিব নি অ' ঠিক আছে তেতিয়াহ'লে কাইলৈ এতিয়া কামাখ্য়া মন্দিৰ যাবলৈ হ'লে তেতিয়াহ'লে আপুনি যদি কাইলৈ দেওবাৰে যায় তেতিয়াহ'লে আমি কেইটামান বজাত যাব লাগিব আপোনাৰ ওচৰ কেইটামান বজাত পামগৈ

ছয়টামান বজাত আপোনাৰ ঘৰ ঘৰলৈকে যাম আপোনাৰ আপোনাৰ ঘৰলৈকেতো যাব লাগিব

হয় হয় হয় অ' হয় হয় অ' সেইটোৱে মানে কালি আহোতেও গম পাইছোঁ নহয় গুৱাহাটীখনত ৰখি ৰখি আমনি লাগি গৈছে দেই আৰু ইমান গৰম গুৱাহাটীখন ধেই ধেই নোৱাৰি দেই হয় হয় হয় আৰু খোৱা বোৱটো তাতে পামেই চাগে খাবলৈ কৰিবলৈ নে লৈ যাব লাগিব

হয় হয় ঠিকে আছে ঠিকে আছে তেতিয়াহ'লে মই ঘৰৰ গোটেইখিনিয়েই যাব আৰু মা দেউতা মানুহজনী মই আপুনিও ওলাব বৌকো কৈ থ'ব পাৰিলে গোটেইখিনি যাম একেলগে গ'লে ভাল লাগিব ঠিক আছে ঠিক আছে দিয়ক ৰাখিছোঁ